হয় মোৰ নাম শ্ৰী অমিত কুমাৰ ফাংচু মই জাতীয় বিদ্যালয়ৰ পৰা মই প্ৰথম মেট্ৰিক পাছ কৰিছোঁ মই শোণিতপুৰ এৰিয়াৰ ঠাকুৰকুচি নামৰ গাঁও এখনত থাকোঁ মই বৰ্তমান এতিয়া চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ পৰা মই গ্ৰেজুয়েশ্যণ কৰি আছোঁ বৰ্তমান কম্প্লিট হোৱাটো নাই তথাপি মই খেলি ধূলি এনেকা ঘুৰি ফুৰি বহুত মোৰ খেলৰ কেৰিয়াৰটো ষ্টাৰ্ট হৈছিল মোৰ প্ৰায় ক'ব লাগিব মই সৰু পৰাই কিন্তু মোৰ ফুটবলৰ কেৰিয়াৰটো ষ্টাৰ্ট হৈছিল মোৰ মই ফাইভৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এনেকুৱা ফাইভৰ পৰা মই প্ৰথম ৰয়েলচ ক্লাব নামৰ টীম এটাত প্ৰথম মই জইন কৰিছিলোঁ যিহেতু ট্ৰাইল হৈছিল সেই ট্ৰাইলৰ পৰা মই চিলেক্ট হৈ ৰয়েলচ ক্লাবত জইন কৰিছিলোঁ তাৰপিছত মই ঊনৈশ বছৰ বয়সত দুই হাজাৰ ঊনৈশত মই ডিষ্ট্ৰিক্ট খেলিলোঁ কামৰূপ মেট্ৰ'ৰ হৈ মই ডিষ্ট্ৰিক্ট খেলিলোঁ তাৰপাছত মই মোৰ দাদা এজনে ক'লে এনেকুৱা ট্ৰাইল হৈছে এচ চি বি স্পৰ্টচ ক্লাবত সকলোৱে জানে এচ চি বি স্পৰ্টচ ক্লাব বুলি ক'লে যে বহুত ডাঙৰ এটা ভাল ফুটবল ক্লাব হয় য'ত মই তাত ট্ৰাইল মাৰিলোঁ তাত ট্ৰাইল মৰা পিছত প্ৰথম ট্ৰাইলত মই যিহেতু চিলেক্ট নহ'লোঁ অলপ বেয়াও লাগিছিল তথাপিও মই চেকেণ্ড এটেম্পটৰ কাৰণেও ট্ৰাই কৰিছিলোঁ মই চেকেণ্ড এটেম্পটত সফল হৈছোঁ বহুত ভাল লাগিল ইমান ডাঙৰ অসমৰ ভাল ক্লাব এটাত মই চাঞ্চ পাইছোঁ খেলিবলৈ ত' মোৰ বাবে বহুত সৌভাগ্য মোৰ তাত জইন কৰাৰ মোৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰাৰ মোৰ প্ৰথম ক্ৰেডিটটো মোক চাৰক দিব বিচাৰিম মোৰ ধীৰেন বসুমতাৰী চাৰক তেওঁ মোক বহুতখিনি আগবঢ়াই দিছে আৰু মোৰ বন্ধু কেইজনমান আছে যাৰ কাৰণে মই আজি এতিয়া ক্লাবটোত খেলিবৰ কাৰণে সফল হৈছোঁ মই ইণ্টাৰ ডিষ্ট্ৰিকটো খেলিছোঁ মই সন্তোষ ট্ৰফি ট্ৰাইলতো মই চাঞ্চ পাইছো এইবাৰ তথা মোৰ ফুটবল কেৰিয়াৰটো ক'বলৈ গ'লে মোৰ ইমানখিনি বস্তু মই তেনেকৈ পাম বুলি মই ভবা নাছিলোঁ তথাপিও যিমানখিনি এক্সপেক্ট কৰিছিলোঁ বা মই ভাবা ভবা নাছিলোঁ যে ফুটবল খেলি মই ইমানখিনি আগুৱাই যাব পাৰিম বহুত জাগা ঘুৰিব পাৰিম আৰু খেলৰ কাৰণে মই ইমানখিনি জাগা ঘূৰিছোঁ মই সপোনতো ভাবা নাছিলোঁ এনেকুৱা এনেকুৱা জাগাত মই যাই পাম খেলিম ডাঙৰ মানুহ লগ পাম মোৰ বহুত তেনেকুৱা চেলিব্ৰেটীও লগ পাইছোঁ খেলৰ যোগেদি সন্তোষ ট্ৰফী ট্ৰাইলত বহুত ভাল লাগিল এনেকুৱা লগ কৰি ডাঙৰ ডাঙৰ মানুহ লগ পাইছোঁ কচ্চ বহুত ভাল মানুহ সেনেকুৱা লগ পালোঁ খেলৰ কীৰাটো মোৰ এটা বিশেষ এটা সোণালী সুযোগ বুলি ক'ব লাগিব মোৰ কাৰণে খেলৰ কাৰণ খেলৰ যোগেদি মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ যাৰ কাৰণে এতিয়া মোৰ অসমৰ আসাম পুলিচ ফৰেষ্ট গাৰ্ড এইবোৰতো প্ৰব্লেম নহয় যিয়ে যি নেকি মোৰ খেলত বেছি মই বেছি গুৰুত্ব দিওঁ পঢ়াত নাই তথাপিও আসাম পুলিচ এনেকুৱাতো ট্ৰাই কৰি আছোঁ কিন্তু মোৰ ফিজিকেলত কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম পোৱা নাই যে পঢ়াৰ প্ৰতি অলপ এনেকুৱা প্ৰব্লেম ফেচ কৰিছোঁ যাৰ কাৰণে অলপ ৰিজাল্টবিলাক অলপ বেয়া হৈছে কিন্তু তথাপিও ট্ৰাই ট্ৰাই কৰি থাকিম মই তেনেকুৱা কৰিবৰ কাৰণে বহুত যি নহওক মই খেলৰ কাৰণে যিখিনি মই ষ্টেজ আজি পাৰ কৰিছোঁ মোৰ বহুত সৌভাগ্য মোৰ মা দেউতাই সকলোৱে মোক চাপৰ্ট কৰে মোৰ গাঁৱৰ মানুহ ক'চ্চ সকলোকে মই ধন্যবাদ দিব বিচাৰিম কাৰণ মই সিহঁতৰ কাৰণে মোৰ জীৱনত ঘূৰা ফুৰা সপোনো লাহেকৈ পূৰ হৈছে মই খেলৰ কাৰণে যে ইমানখিনি আগুৱাই যাব পাৰিছো মোৰ সকলোকে মই ধন্যবাদ দিব বিচাৰিম